বাতৰি নিউজ লাইভ ডি ৱাই সেইবোৰ আজিকালি কিছুমান কথা সঁচাকৈও কয় কিছুমান মিছাকৈও কয় কিছুমান পইচা লোভত সজাই পৰাই কথা কয় আজিকালি বাতৰি তেনেকুৱা যিফালে পইচা বেছিকৈ পায় সেইফালে বেছিকৈ বঢ়াই পেলাই কৈ দিয়ে সঁচা কথাটো সজাই পৰাই তেনেকৈ মেডিয়াই আজিকালি সঁচা কৰি পেলাই বাতৰি সঁচাটো মিছা কয় মিছাটোও সঁচা কয় তেনেকুৱা হয় আজিকালি বাতৰিত বাতৰি বাতৰি কাকতো আগতে বাতৰি কাকতো পঢ়ো চাওঁ সেইবোৰতো কিছুমান সঁচা কয় বাতৰি আলোচনী তেনেকুৱাবোৰতো কিছুমান সঁচাকেই কয় কিছুমান মিছাকেই কয় বাতৰি কাকতত কিছুমান পইচা যিফালে পইচা বেছিকৈ পায় সেইফালে যায় সেইফালে বাতৰি চেনেল বনাই দিয়ে ক'ৰবাত কিবা এটা ঘটনা হ'লো তথ তৎক্ষণতে মেডিয়াই গৈ পাই যায়গৈ কিছুমান সজাই পৰাই কিছুমান বাতৰি বনাই দিয়ে সঁচাটো মিছা কৰি পেলাই তেনেকুৱা বাতৰি তেনেকৈ বনায় কিছুমান বাতৰি সজাই পৰাই কৈ দিয়ে পইচা পাব লাগে তেনেকুৱা হয় বাতৰি কাকতো বাতৰি কাকতো পঢ়িছিলোঁ আজিকালি সেইবোৰ আজিকালি বাতৰি কাকত নপঢ়া হ'লো নিউজ লাইভতে দেখোঁ আজিকালি কিছুমান কথা যেতিয়াই তেতিয়াই বাতৰি দিয়ে থাকে কিছুমান সঁচা ক আজি ক'ৰবাত কিবা এটা ঘটনা হ'ল তেনেকুৱাতো বাতৰি কিবা এটা হ'ল তাত অকণমান সজাই পৰাই তাহাঁতি বেছি কৰি দিয়ে পইচাৰ কাৰণেই বাতৰি পইচাত পইচা পালেই তাহাঁতি বেলেগত গৈও সঁচাটোও মিছা কৰে তেনেকুৱা হয় আজিকালি বাতৰি বাতৰি চেনেলবোৰ আজিকালি তেনেকুৱা প্ৰায়ভাগ দেখিয়ে থাকোঁ নিউজ লাইভ তেনেকৈ চাই ডি ৱাই সেইবোৰ দেখিয়ে থাকোঁ বাতৰি কৈয়ে থাকে কিছুমান বাতৰি সঁচাও কয় মিছাও কয় আজিকালি বাতৰি ধৰিবও নোৱাৰোঁ আগৰ দিনত বাতৰি কাকত পঢ়িলে সঁচা যেন লাগে আজিকালি সঁচা মিছা একো ধৰিবই নোৱাৰোঁ বাতৰি কাকত বাতৰি হওক আলোচনী হওক চবতে পইচা পালে ইফালে যায় পইচা পালেই তাহাঁতি বেলেগ মানে হেৰি হৈ যায় সজাই পৰাই তাহাঁতি সঁচাটো মিছা ক'ৰবাত কিবা এটা খবৰ পালেই সঁচাটো মিছা হৈ যায় তেনেকুৱা সজাই পৰাই বেছি কৈ দিয়ে তেনেকুৱা হয় বাতৰি কাকত